আচলতে ডিজিটেল আৰ্ট বুলি ক'বলৈ গ'লে প্ৰযুক্তি ব্যৱহাৰ কৰি যিকোনো ধৰণৰ কলাত্মক কাম বা অনুশীলনকে বুজা যায় এইবোৰ মানুহে তৈয়াৰ কৰা চিত্ৰৰ দৰেই ভাল হয়ো কিছু ক্ষেত্ৰত ভাল নহয়ো কিয় কিয়নো ডিজিটেল আর্টতকৈয়ো মানুহে নিজেই যি সৃষ্টি কৰে সৃষ্টিটোক আচলতে বেছি প্ৰাধান্য দিব পাৰি গতিকে মই ভাবো যে ডিজিটেল আৰ্টটো মানুহে তৈয়াৰ কৰা চিত্ৰৰ দৰে ভাল নহয়